মই এগৰাকী তাঁতৰ শিল্পী তেওঁ মই বহুত এটা সময়ত তাঁত বলোঁ আৰু তাত মই চাদৰ মেখেলা আঁঠুৱা গাৰু লেপৰ কভাৰ ইত্য়াদিবোৰ বৈছিলোঁ আৰু গামোচা বৈছিলোঁ গামোচা আৰু মই তেতিয়া এটা ব্যৱসায়ো কৰিছিলোঁ যে মই চাদৰ বিক্ৰী চাদৰ বৈ মই ডি ডিব্ৰুগড়ৰ বিহ এই অভাৰব্ৰীজৰ তলত এখন সমবায় দোকান আছিলে সমবায় দোকানত মই কাপোৰ বিক্ৰীও কৰিছিলোঁ আৰু তেতিয়াৰ পৰাই মই তেতিয়া মই বহুত টকা ইনকম কৰিছিলোঁ আৰু মই এটা সময়ত পলিষ্টাৰ সূতাৰে মই কাপোৰ বৈছিলোঁ তেতিয়া গাঁৱৰ মানুহে মোক আহি চায় এই মানুহজনী কেনে কেনেকুৱা শিল্পী অ' কেনেকুৱা শিপিনী অ' এইজনীয়ে যে এনেকৈ তাঁত বয় আৰু এনেকুৱা পলিষ্টাৰ কাপোৰৰ তাঁত বৈ ব'ব পাৰে ব'ব পাৰিছে সেইবুলি তেওঁলোকে চাবলৈ আহিছিলে আৰু মই তেতিয়া সেই পলিষ্টাৰ কাপোৰক কাপোৰ যেতিয়া বৈছিলোঁ কাপোৰ বৈ উলিয়াই মোৰ ঘৰতে মেচিন আছিলে মেচিনত মই কাপোৰ কাটি মোৰ ল'ৰাক ইউনিফৰ্মৰ চোলা কাপোৰ চিলাই দিছিলোঁ আৰু তেতিয়া মানুহে মোক সদায় আহে কয় এই মানুহজনী মানুহজনীয়ে বহুত হেৰিয়ৰ তাঁত শিল্পত ৰাপ আছে তেওঁক ভৱিষ্যতলৈ ভালেই হ'ব বুলি কিন্তু এতিয়া মই অলপ বয়স হোৱাৰ কাৰণে তাঁত চাত ব'বলৈ এৰিলোঁ এতিয়া বৰ্তমান মই চিলাই কাম কৰি থাকোঁ কাপোৰ চিলাওঁ ব্লাউজ চিলাওঁ আৰু চাদৰ মেখেলা চিলাওঁ আৰু সেই চাদৰ মেখেলা চিলাই মই নিজৰ খৰচটো নিজে উলিয়াই আছোঁ আৰু বহুত ধৰণৰ মানুহৰ ব্লাউজ যেতিয়া চিলাই দিওঁ তেতিয়া কোনো কমপ্লেইন আজিলৈকে মই পোৱা নাই মই আদৰেই পাইছোঁ আৰু সেইকাৰণে বহুত মানুহে মোক আহি কাপোৰ চিলাবলৈ দিয়ে আৰু মই সেই শিল্পী শিল্পকলাৰ লগতে মই জড়িত হৈ বৰ্তমানলৈকে চলি আছোঁ কোনো মোৰ অসুবিধা হোৱা নাই আৰু তাঁত ব'বৰ সময়ত যেতিয়া মই বৈছিলোঁ তেতিয়া মই স্কাৰ্ফ বৈছিলোঁ গামোচা বৈছিলোঁ আৰু চাদৰ মেখেলা বৈছিলোঁ আৰু ঊলৰ ছাৰ্টৰ কাপোৰ বৈছিলোঁ ঊলৰ ছাৰ্টৰ কাপোৰ বৈ নিজে বৈ মেচিনত চিলাই মই ল'ৰাক ঊলৰ কাপোৰৰ পৰা চোলা গৰম চোলা বনাই দিছিলোঁ আৰু মই যেতিয়া এইখিনি কাম কৰিছিলোঁ তেতিয়া গাঁৱৰ মানুহে মোক প্ৰত্যেকেই ভাল চকুৰে চাইছিলে ভালেই কৰিছিলে প্ৰত্যেকেই অৰ্ডাৰ দিছিলে যে এইখিনি কৰি দে এইখিনি কৰি দে প্ৰায় মানুহক মই বৈ দিয়া কাপোৰ কানিও আছিলে আৰু সেইখিনি মই বৈ দি তেওঁলোকক মই অভাৱ পূৰণ কৰিছিলোঁ আৰু মই নিজৰ ঘৰৰো অভাৱ পূৰণ কৰিছিলোঁ আৰু দুই চাৰিখন কাপোৰ বিক্ৰী কৰি নিজৰ ঘৰৰ ইনকমো মই খোৱা খৰচটো উলিয়াইছিলোঁ ভৱিষ্যতে মই যিমান দিন মই এতিয়ালৈকে আছোঁ এতিয়াও মই হাতৰ কাম এৰি দিয়া নাই এতিয়াও মই বৰ্তমান চিলাই কাপোৰ চিলাই কাম কৰি আছোঁ আজিও মই চিলাই আছোঁ গতিকে মই চিলাইৰ পৰাই বহুতখিনি মই নিজৰ হাতৰ বিদ্যাৰ পৰাই বহুতখিনি উন্নতি কৰিব পাৰিছোঁ আৰু ল'ৰা ছোৱালীকো শিকাইছোঁ বোৱাৰীজনীকো শিকাইছোঁ ওচৰ চুবুৰীয়া দুই যি এক আহে তেওঁলোককো এনেধৰণে কৰিবি এনেধৰণে কৰিবি বুলি মই তেওঁলোকক উপদেশ দিওঁ বা মই কেতিয়াবা আহিলে মানে শিকাইও দিওঁ আৰু মোৰ পৰা তেওঁলোকে উপকৃত হয় আৰু তেওঁলোকে মোক বহুত ভাল পায়